হয় মই আমি মই অসম নিউজৰ পৰা কৈছিলোঁ হয় মানে এই কাৰ ওপৰত বৰ্তমান যিটো মানে চৰ্চা চলি আছে বা যিটো আমি তাৰে ওপৰত মানে এখন আলোচনা চক্ৰ পাতিম বুলি ভাবিছিলোঁ তাৰে তাৰে কাৰণে আমি আপোনাৰ মানে অলপ মতামত বিচাৰিছিলোঁ সেই আলোচনা চক্ৰটোত মানে মানে বৰ্তমান যিটো বৰ্তমান কাক লৈ যিটো আপোনাৰ চৰ্চা চলি আছে সেই আপুনি যিটো অঞ্চলৰ পৰা মানে আহিছে সেই অঞ্চলটো মা মানুহখিনিয়ে মানে কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিছে তেওঁলোকৰ তাত বা তেওঁলোকৰ মতামতবোৰ কেনেকুৱা ধৰণৰ আপুনি যদি তেওঁলোকৰ হৈ যদি অলপ আপুনি দুআষাৰ কয় যদি তে আমাৰ আলোচনা চক্ৰত যদি তেতিয়া ভাল হ'লে হয়

অঁ পিছে আপুনি আমাৰ আলোচনা চক্ৰটোত ভাগ ল'লে ভাল আছিল আপুনি আমি আৰু বিভিন্ন ব্যক্তিক মাতিছোঁ মানে আপোনাৰ অঞ্চলৰ পৰা আপুনি আহিব লাগিছিল আপুনি পাৰিব নেকি আহিবলৈ হয় আমি পৰহিলৈ আলোচনা চক্ৰটো অনুস্থিত কৰিম আমি আপুনি হয় আপুনি সন্ধিয়া ছয় বজাত আহি পালেই হৈ যাব হয় আমাৰ বিভিন্ন আমি সংগঠনৰ যিবিলাক মুৰব্বী আছে বিষয়ববীয়া তেওঁলোকক মাতিম বুলি ভাবিছোঁ আমি বিভিন্ন ছাত্ৰ সংগঠনেই হওক বা বিভিন্ন ৰাজনৈতিক সংগঠনৰ দুজনমান মুখপাত্ৰক আমি মাতিম বুলি ভাবিছিলোঁ